সেউজীয়া শাক পাচলি শৰীৰৰ বাবে বহু উপকাৰী বস্তু সেউজীয়া শাক পাচলি খালে মানুহৰ শৰীৰৰ বহুতো বেমাৰ যেনেকৈ হয় তেজৰ প্ৰধানকৈ তেজৰ সেউজীয়া শাক পাচলিয়ে মানুহৰ শৰীৰৰ বিভিন্ন ধৰণে উপকাৰ কৰে সেইবোৰ যদি বেছি দৰৱ পাতি দিয়া নহয় তেনেকৈ খালে বহুতো বেমাৰ আজাৰ পালে বেমাৰ আজাৰ কমে মানে নহয় সেইকাৰণে সেউজীয়া শাক পাচলি খাব লাগে আমাৰ গাঁৱলীয়া অঞ্চলত প্ৰায় ঘৰতে কৰি লোৱা শাক পাচলি সেউজীয়া প্ৰধানকৈ সেয়া খোৱা হয় সেয়া খালে এটা ভাল তাৰ ফলাফল পোৱা যায় মানে সেউজীয়া শাক পাচলি খাব লাগে যিমান পাৰে এইটো এটা ভাল বস্তু